কৃষকসকলে নিশ্চিত কৰে যে এটা কুকুৰা গঁৰাল হ'বলে হ'লে এটা আহল বহল ঘৰ লাগিব আৰু তেওঁলোকক থ'বলৈ হাঁহ কুকুৰাক খিনি থ'বলৈ খুব মৰমেৰে ৰাখিব লাগিব চাফ চিকুণতা হ'ব লাগিব তেওঁ এটা সৰু এটা সৰু পোৱালিখিনি ব'ৰ্ডিঙত ৰাখিব লাগিব তাৰপৰা এটা ঠাইৰ পৰা আনি মৰমেৰে বেলেগ এঠাইত ঠাইত আকৌ ভালদৰে দিব লাগিব খানা পিনাবোৰ তাৰপৰা তেওঁলোকৰ অকমান চাফ চিকুণতা কৰিব লাগিব ৰাখিব লাগিব তেওঁলোকক পটাচ পটাছবোৰ ঠাইত পটাছো দিব লাগিব আৰু পানীৰ সুবিধা সকলো ধৰণৰ কৰিব লাগিব তাৰপা খুব ঘনকে থাকিব নালাগিব খেলা ঠেলা হেঁচাত হ'ব নালাগিব হেঁচা হ'লে অসুবিধা হ'ব আৰু যথেষ্ট ঠাই দৰকাৰ আৰু ৰুমটোৰ ভেণ্টিলেচ্যন অলপ পেলাই দিব লাগিব চাৰি দিলে ভাল হয় এইদৰে সকলো হাঁহ কুকুৰাক মৰমেৰে ৰাখিব লাগিব হাঁহ কুকুৰা পালকসকলে নিশ্চিত কৰিবলে লাগিব জাগাডখৰ তেওঁলোকৰ কাৰণে মানে সুবিধাজনক হয়নে নহয় যথেষ্ট ঠাই লাগে প্ৰথমতে এটা সৰু বৰ্ডিঙত ৰাখিব লাগিব এটা ৰুমত তাৰপিছত আনিব লাগিব এটা হল ডাঙৰ হৈ আহিব হাঁহ কুকুৰাবোৰ তেতিয়া অলপ বহল আহল ঠাইত থাকিব লাগিব সেই বহল আহল ঠাইত ঘৰটোত ৰুমটো অলপ ভেণ্টিলেশ্যনৰ সুবিধাও থাকিব লাগে সেইমতে প্ৰচেচিংটো কৰিব লাগে তাৰপিছত আৰু যেতিয়া হাঁহ কুকুৰাবোৰ পাল ডাঙৰ হৈ আহিব তেওঁলোকক আকৌ আন এঠাইলৈ আনিব লাগিব আন এঠাইত থৈ পেলাই তেতিয়া তেওঁলোকৰ কণী পৰা সুবিধাবোৰ হয় এইদৰে আমাৰ হাঁহ কুকুৰা পোঁহা প্ৰচেচিংবোৰ সুবিধা হয় আৰু কুকুৰা হাঁহসমূহ নিৰাপদে ৰাখিছোঁ বুলি আমাৰ তেতিয়াহে আমি জানিম মানে কোনো এটা হাঁহ কুকুৰা অসুবিধা হ'ব নালাগিব আৰু মৃত্যুটো কম হ'ব অলপ আহল ঠাইত ভালদৰে ৰাখিলে হেঁচা ঠেলাৰ পৰা বচাই ৰাখিব পাৰিলে আমাৰ হাঁহ কুকুৰাবোৰ মানে সুবিধা হ'ব এইদৰে আমাৰ হাঁহ কুকুৰা থকা ঠাইবোৰ আহল বহল হ'ব লাগে এইদৰে আমাৰ কুকুৰা হেঁচা ঠেলা ঠাইত থ'ব নালাগে তেতিয়া সিহঁতৰ ঠাইত থাকিলে আমাৰ কুকুৰা হাঁহবোৰ অসুবিধা পাব এইদৰে থ'লে বহুত কুকুৰা হাঁহ থ'লে মৃত্যুমুখতো কৰিব পাৰে আহল বহল ঠাইত থ'লেহে সকলো ধৰণতে মানে কুকুৰাবোৰ ভালদৰে খেলি থাকিব পাৰিব এইদৰে থ'লে হাঁহ কুকুৰাবোৰ বেছি মানে স্বাস্থ্যটো তাত ভাল হৈ এইদৰে পালন কৰিব পাৰে হাঁহ কুকুৰা কৰাসকলে এইদৰে ভেণ্টিলেশ্যনটো হ'ব লাগে ডাঙৰ হৈ আহিলে কুকুৰাবোৰ মানে ৰুমটো ঠেক হৈ আহিব ঠেক হৈ আহিলে তেওঁলোকৰ কুকুৰা কুকুৰাবোৰ অসুবিধাত পৰিব খেলিব নোৱাৰিব আৰু খেলা ধূলাবোৰ ভিতৰত হৈ থাকিলে ভাল হয় এইদৰে কৰিলে আমাৰ কুকুৰা হাঁহবোৰ আমাৰ মৰমেৰে ৰাখিবও লাগে তেওঁলোকক সময়মতে দানা পানী যোগান দিয়াব লাগে পানী দিব লাগে সময়ৰ সুবিধা কৰি দিব লাগে ভেণ্টিলেশ্যনটো যোগান ধৰিবই লাগিব আৰু খুব কম ঠেলা হেঁচা হ'বই নালাগিব এইদৰে কৰিলে আমাৰ কুকুৰা পৰিচালকে এইদৰে নিৰাপদে আছে বুলি আমি ভাবিব পাৰিম আৰু নিশ্চিত কৰিব পাৰিম যে আমাৰ কুকুৰা হাঁহ কুকুৰাবোৰ হৈ আছে বুলি ঠেলা হেঁচা ঠাইত আমি ৰাখিব নোৱাৰিম ঠেলা হেঁচা ঠাইত থাকিলে আমাৰ হাঁহ কুকুৰাবোৰ মৃত্যুমুখতো পৰিব পাৰে আমাৰ হাঁহ কুকুৰাবোৰ ভেণ্টিলেশ্যনৰো খুব দৰকাৰী ৰুমটোৰ ভেণ্টিলেশ্যন থাকিবই লাগিব তেওঁলোকৰ উশাহ নিশাহ ল'বলে অকমান অসুবিধা হ'ব যদি ভেণ্টিলেশ্যন নেথাকিলে আৰু আমি তেওঁলোকক মৰমেৰে ৰাখিব লাগিব ৰুমটো চাফ চিকুণ কৰি ৰাখিব লাগিব তাৰপৰা তেওঁলোকৰ মূত্ৰবোৰ পেলাই চাফা কৰি পটাচ পানীৰে ধুই পখালি কৰি ৰাখি থ'ব লাগিব এইদৰে থ'লে আমাৰ হাঁহ কুকুৰাবোৰ মৰমে ৰাখিছে বুলি আমি নিশ্চিত বুলি ভাবিব পাৰোঁ এইদৰে আমাৰ কৰিলে আমাৰ হাঁহ কুকুৰাবোৰ যথেষ্ট উন্নতি হ'ব বুলি আমি ভাবোঁ এইদৰে কৰিলে আমাৰ সকলো ধৰণৰ হাঁহ কুকুৰা মৃত্যুৰ মুখৰ পৰা বহুত কম পৰিমাণে পৰিব